নাৰী বা পুৰুষৰ ক্ষেত্ৰত যদি ডক্তৰক দেখাই থকা হয় তেতিয়া যদি বহু কেইবাদিনো যদি দেখাই থকা হয় তেতিয়া ডক্তৰজনে যদি ফোন কৰোঁ ফোন ৰিচিভ নকৰে তেনেকৈ অকণমান গাফিলতি কৰে আৰু নাৰ্ছ ডক্তৰলৈ ঠেলি দিয়ে তেনেকৈ এজন এজন এগৰাকী মহিলাই ভুক্তভোগী হ'বলগীয়া হয় ডক্তৰ ডক্তৰ হঠাতে নাহে তেনেকৈ পেচেণ্টজন বা পেচেণ্টগৰাকী অলপ অসুস্থ বেছি হয় মানুহে ডক্তৰৰ ঘৰলৈ নিয়ে কেলৈ পেচেণ্টজন ভাল ভাল হৈ আহিবৰ কাৰণেহে নিয়ে সেই যদি যদি ডক্তৰলৈ ফোন যদি হয় ৰেচিডেণ্ট ডক্তৰ বা বেলেগ এজলৈ ফোন ফোন কৰি থাকে আৰু বহুত সমস্যা ভোগীবলগীয়া হৈ যায় এটা পেচেণ্টৰ লগত থকা মানুহগৰাকী মানসিক চিন্তা হৈ যায় ওচৰ চুবুৰীয়া আমাৰ ওচৰতে এজন এগৰাকী গৰ্ভৱতী মহিলা আছিলে সেই মহিলাগৰাকী মেডিকেলত ভৰ্তি হ'ল ভৰ্তি হোৱাৰ পিছত ডক্তৰক ফোন কৰিলেও ফোন নোতোলে বহুত পেচেণ্টগৰাকীয়ে বহুত কষ্ট পাইছে যদি এখন এগৰাকী মহিলা যদি মহিলাগৰাকী যদি বহুত কষ্ট পোৱা হয় তেতিয়াহ'লে ডক্তৰ সেইটো একো ডক্তৰ সেইজন একো ৰেচপণ্ডেই নিদিয়ে মানুহক ডক্তৰজনে ৰং ট্ৰিটমেণ্টৰ আগতে কৰিব বিচাৰে নহ'লে বেলেগক দায়িত্ব দি দিয়ে সেইভাগে গা এৰা দিয়ে ডক্তৰজনে বহুত ভুল কৰে সেই গৰ্ভৱতী মহিল গৰাকী কষ্ট কষ্ট পায় সেইগৰাকী নমাহ দ নমাহ গৰ্ভত লৈ পিনি কি ডক্তৰক যিজন ডক্তৰে চাই থাকে সেই ডক্তৰজনক পাব লাগে কিন্তু সেই তেনেকৈ ডক্তৰে ফোন কৰিব বোলে নাৰ্ছক ক'ব নহ'লে বেলেগ কাৰোবাক কৈ দিব তেনেকেহে কামটো কৰাব বিচাৰে তেনেকৈ সেই ৰং ট্ৰিটমেণ্টৰ আগতে হৈ যায় ভুল ভুল কৰিছে ভুলৰ মানুহৰ তেতিয়াহে মানুহে আইনৰ ওচৰলৈ যাবলগীয়া হয় সেই ডক্তৰজনে যদি ভুল চিকিৎসা কৰে তেতিয়া আইনৰ ওচৰলৈ যোৱা হয় মানুহ মানুহ মৰি গ'লেও কিন্তু ডক্তৰ কিছুমান কেৰেপেই নকৰে বহুত ভুল কৰে মানুহ জীয়াই থাকিব কিমান দিন সেইতো ডক্তৰেও বুজি নাপায় বহুত কথা তেনেকৈ মানুহ আইনৰ ওচৰলৈ যায় যদি মানুহগৰাকী শেষ হৈ যায় কিন্তু ডক্তৰৰ নিজৰ ভুল স্বীকাৰ নকৰে নহয় ডক্তৰৰো মানুহৰ প্ৰতি দয়া মমতা থাকিব লাগে অলপ কিবা এটা যদি সুধিলেও খং কৰে ডক্তৰে সেইখিনি কৰিব নালাগে ডক্তৰৰ প্ৰতি আমাৰো শ্ৰদ্ধা ডক্তৰক আমি ভগৱান বুলি ভাবোঁ ভগৱান সদায় আমি ডক্তৰক প্ৰাৰ্থনা কৰোঁ যদি দেখাবলৈ যাওঁ ডক্তৰক আমি প্ৰাৰ্থনা কৰোঁ মোৰ ভাল হ'লেই হয় ওচৰ চুবুৰীয়া এগৰাকী সেইদিনাখন ডক্তৰে যদি ডক্তৰজনে ভাল চিকিৎসা নকৰাৰ কাৰণেই ভাল চিকিৎসা নকৰাৰ কাৰণে তেওঁ মনত দুখ পালে দুখ পাই পিনি ডক্তৰজনক আইনৰ হেৰি কৰিলে সেইটো কাৰণে ডক্তৰক চবেই সেইকাৰণে প্ৰাৰ্থনা কৰে বেমাৰ এটা হ'লে মোৰ ভুল চিকিৎসা নহওক ভুল চিকিৎসা হ'লে মানে বহুত আইনৰ ব্যৱস্থা লোৱা হয় ভাল হ'লেতো ভাল হ'লেতো ভগৱান বুলি ভাবি যায় ৰং ট্ৰিটমেণ্ট কেতিয়াও কৰিব নালাগে ডক্তৰে চব চাই ল'ব লাগে চোৱা পিছতহে সেইখিনি কাম ল'ব লাগে কিন্তু যদি নোৱাৰিলে কৈ দিব লাগে ডক্তৰজনে মোৰ এইটো মই নোৱাৰিম ৰং ট্ৰিটমেণ্ট হৈ যাব নহ'লে সেইষাৰ কথা ক'ব লাগে ডক্তৰে কিন্তু ডক্তৰে সেইটো নাই মই পাৰিম বুলি কৈ দিয়ে কিন্তু ভাল ভাল ভাল হ'লে ভালেই যদি চিকিৎসা চিকিৎসা ভুলৰ ভুলৰ চিকিৎসাৰ বাবেই মানুহৰ আইন লয় আইন হাতত লয়